ভাৰতীয় চলচিত্ৰ আৰু সংগীতৰ বিষয়ে মই অলপ ক'ব বিচাৰোঁ ভাৰতীয় চলচিত্ৰ আৰু সংগীত বুলি ক'লে মই ভাবোঁ আপোনাৰ আজিকালি আমাৰ দেশখনত প্ৰচুৰ পৰিমাণে ভাল ফলাফল দেখুৱাইছে ভাৰতীয় সংগীত আৰু চলচিত্ৰই ইয়াৰ বাবে কিছুমান লোকৰ জীৱনৰ বৃত্তি হৈ পৰিছে ভাৰতীয় সংগীত আৰু চলচিত্ৰ কাৰণ বহু লোকে আজিকালি সংগীত চৰ্চা কৰি নিজৰ লগতে আন দহজনৰ দহজনে মনে ধৰ মনে বিচৰা ধৰণে উপভোগ কৰি বিভিন্ন ঠাইত সংগীত চৰ্চা কৰি আমাৰ দেশখনক বিভিন্ন ক্ষেত্ৰত আগুৱাই নিছে সংগীত আৰু চলচিত্ৰ আমাৰ দেশৰ এক সম্পদ বুলি ক'ব পাৰি মই আপোনাৰ যিবিলাক সামাজিক চিনেমা হওক সেইবিলাক মোৰ চাই ভাল লাগে আমাৰ দেশখনৰ লগত জড়িত কিছুমান বিভিন্ন সমস্যাৰ লগত জড়িত জড়িত চিনেমাবিলাক মই চাই ভালপাওঁ কিছুমান ৰোমাণ্টিক ধৰণৰ চিনেমাও মই চাওঁ মাজে মাজে মোৰ প্ৰিয় বুলি ক'লে আপুনি সাধাৰণতে মোৰ অভিনেতা অভিনেত্ৰী বুলি ক'লে বহুত আছে তাৰে ভিতৰত মই জুবিন দাৰ অভিনয়ো চাই ভালপাওঁ তাৰপিছত আপোনাৰ নিপন গোস্বামীদেৱৰ চিনেমা চাওঁ নিশিতা গোস্বামী যতীন বৰা গায়ত্ৰী মহন্ত শ্যামন্তিকা শৰ্মা বৰষা ৰাণী বিষয়া এইসকলৰ মই চিনেমা বা অভিনয় উপভোগ কৰি ভালপাওঁ মই উপভোগ কৰা চিনেমাৰ গান বুলি ক'লে মই জুবিনদাৰ গানেই ভালপাওঁ জুবিনদাৰ যিবিলাক আছামীত আছামীজ গান হয় সেইবিলাক গান মোৰ অতিকৈ প্ৰিয় যেনে মই আপোনাৰ মিঠা মিঠা লগনত থকা গানবোৰ ভাল লাগে জুবিনদাৰ জুবিনদাৰ প্ৰতিটো গীতেই বহুত ভাল লাগে তাৰ ভিতৰত মই বাবু প্ৰিয়ংকা ভৰালী ডক্টৰ ভূপেন হাজৰিকা এইসকলৰ সংগীত শুনি ভালপাওঁ ভূপেনদাৰ গানবিলাক বহুত ভালপাওঁ ভূপেনদাৰ গানত আপোনাৰ আমাৰ দেশপ্ৰেমৰ ভক্তিৰ বিষয়ে প্ৰকাশ পায় সেইবাবে মাটিৰ মানুহ জাতিৰ মানুহ যিবোৰ গান আছে সেই গানবোৰ মোৰ অতিকৈ প্ৰিয় ধন্যবাদ